আমাৰ ঘৰত এটা ডাঙৰ পুখুৰী আছে তাত আমি মাছ পুহি পুহো মাছ পুহি আমি ভালপাওঁ মাছক দানা পানী খুৱাই সোনকালে ডাঙৰ দীঘল কৰোঁ প্ৰথমতে পোনা মাছ দিব লাগে তাৰ পিছত মাছক দানা খাবলৈ দিব লাগে কলপাত ইয়াত মাছৰ দানা কিনি আনি তুঁহ গুৰি দিব লাগে তুঁহ চুহ খাই মাছ সোনকালে ডাঙৰ হ'ব আৰু তাৰপিছত আমি এই মাছবোৰ বিক্ৰী কৰিব লাগিব ওচৰ চুবুৰীয়া আৰু আমাৰ পৰিয়ালৰ সকলো মানুহে গোট খাই মাছখিনি ধৰি একেলগে বিক্ৰী কৰি দিওঁ তাৰপিছত বিক্ৰী কৰি ই বহুতো স্বাৱলম্বী হৈছোঁ আৰু দহজনকো মাছ বিক্ৰী কৰি স্বাৱলম্বী কৰিবলৈ শিকাইছোঁ আমাৰ লগতে দহজনকো মাছ কেনেদৰে পুহিব লাগে কি কৰিব লাগে এইবিলাক শিকাই মাছ পুহিবলৈ হেৰি কৰিছোঁ আজিকালি মানুহে চালানী মাছ নেখায়েই সেইকাৰণে লোকেল মাছেই পোহা হৈছে লোকেল মাছ সকলো মানুহে খাই কিছুমান বেমাৰ আজাৰ লগাৰ মানুহে চালানী মাছ খাবলৈ মন নকৰে সেইকাৰণে আমি লোকেল মাছ পুহিছোঁ পুহিবলৈও পুহিও ভালপাওঁ খায়ো ভালপাওঁ সকলোৱে আমি লোকেল মাছ খায়ো ভালপাওঁ সেইকাৰণে এই লোকেল মাছেই পুহিছোঁ লোকেল মাছ পুহি এই গোটেই বিক্ৰী কৰি ই পইচাবোৰ পাই আকৌ মাছৰ পোনা আনি সেনেদৰে পুহি স্বাৱলম্বী হৈছোঁ আৰু ওচৰ চুবুৰীয়াকো মাছ পুহিবলৈ শিকাইছোঁ মাছ মাছ পুহি বিক্ৰী কৰি এটা বহুত ভালপাওঁ মাছ মাছ পুহিবলৈ ভালপাওঁ পৰৱৰ্তী প্ৰজন্মৰ জীৱিকাৰ ক্ষেত্ৰত বহুতে উন্নতি দেখিছোঁ আৰু আৰু উন্নতি হ'বৰ কাৰণে চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে জীৱিকাৰ ক্ষেত্ৰত আৰু উন্নতি কৰাত চৰকাৰে সহায় কৰে